নমস্কাৰ দাদা মই আপোনাৰ নগাঁৱৰ পৰা কৈছিলোঁ টাপ'জ ট্ৰেভেল এজেঞ্চি হয়নে অ মোক এখন মানে আপোনাৰ গাড়ী লাগিছিলে আপোনাৰ বৰদোৱা যাবৰ কাৰণে বেবেজিয়াৰ পৰা কাইলে ঠিক মৰ্নিং আঠ বজাত মই বেবেজিয়াৰ পৰা সাতজন মানুহ যাব বেবেজিয়া চাৰিআলিৰ পৰা সাতজন মানুহ বৰদোৱা যাব লাগিছিল আৰু তাৰপৰা চাৰে চাৰিটা বজাত ৰিটাৰ্ন চাৰিটা চাৰে চাৰিটা বজাত ৰিটাৰ্ন হৈ যাব তাৰ কাৰণে মোক এখন গাড়ী লাগিছিল যিহেতু সাতজন মানুহ যাব অকণ গাড়ীখন ডাঙৰ হ'লে ভাল হয় আপোনাৰ বয়বস্তু অলপ আছে তাত যিহেতু বৰদোৱা থানলৈ যোৱা হ'ব গতিকে বয়বস্তু অলপ থাকিব গতিকে আপোনাৰ ছয় আঠমান বজাত বেবেজিয়া চাৰিআলি এল পি স্কুলৰ কাষৰ পৰা আমাৰ পিকাপ কৰিব লাগিব আৰু বৰদোৱা থানত ড্ৰপ কৰিব লাগিব আকৌ চাৰে চাৰিমান বজাত বৰদোৱাৰ পৰা পিকাপ কৰি বেবেজিয়া চাৰিআলি এল পি স্কুলৰ ওচৰত আপোনাৰ ড্ৰপ কৰিব লাগিব সিমানখিনিয়েই তাৰবাবে আপোনাৰ সবিশেষ জানিবলৈ মই আপোনাক ফোন কৰিছিলোঁ আৰু তাৰ বাবে পেমেণ্টৰ কথা কেনেকে কি ধৰণে আহিব কিমান পেমেণ্ট লাগিব আমাক সেইখিনি জনালে ভাল হ'লে হয়